হেল্ল' হয় কওকচোন হয় হয় আমাৰ হয় মোৰ মানে আপোনাৰ নগাঁও মানে ৰেডিঅ' টাইমছৰ পৰা কৰি আছোঁ মানে মোবাইলৰ দোকান হয় আমাৰ হয় কওকচোন হয় হয় হয় হয় মানে ডিছকাউণ্ট দি আছে এতিয়া অম্বুবাচী মেলা চলি আছে যে সেইটো কাৰণে মানে ডিছকাউণ্ট দি আছোঁ প্ৰাইচ মানে আপোনাৰ টেন পাৰ্চেণ্ট ডিছকাউণ্ট দি আছোঁ আপোনাক এনে মানে কোনটো মোবাইল লাগে ইয়াত আপোনাৰ ছেমছাং আছে ভিভ' আছে অ'প' আছে ৰিয়েলমি আছে হয় এতিয়া আপোনাৰ মাৰ্কেটত বেছিকৈ মানে ছেমছাংটো চলি আছে এতিয়া আৰু তাৰো মানে আপোনাৰ মানে ডিছকাউণ্টো দিয়া হৈ আছে মানে টেন পাৰ্চেণ্ট ডিছকাউণ্ট দিয়া হৈছে যদি আপোনাক লাগে তেন্তে মানে ক'ব পাৰে মই চাই দিম বাৰু হয় আপোনাৰ এনেই মানে মানে বাজেটটো কিমান মানে আপুনি লোৱাৰ মানে কিমানৰ ভিতৰত মানে ল'ব বিছাৰিছে

হ'ব আপোনাৰ এটা ম'বাইল আছে সেইটো পাই যাব হয় হয় পোৱা যাব এইটো মানে কম ৰেমৰ হয় পোৱা যাব মানে চলি যাব আৰু ইমান বেয়া নহয় কেমেৰা চেমেৰা বহুত ভাল আছে

আপোনাক মানে কেতিয়া মানে লাগে ম'বাইলটো

মোৰ দোকান আপোনাৰ মানে ৰাতিপুৱা দহটাৰ পৰা খোলা থাকে তাৰপাছত ৰাতি মানে আঠটালৈকে খোলা থাকে আৰু পাই যাব আঠটালৈকে সিখিনি টাইমত মানে যিখিনি টাইমত আহে আপুনি এটা কাম কৰিব ফ'ন এটা কৰি দিব মোক আৰু মই মানে গুচি যাম দোকানত হয় হয় হয় তেন্তে পিছত তেন্তে কাইলৈ লগ পাম মানে আহিব আমাৰ দোকানত আহি যাব আৰু মানে আপুনি মানে ম'বাইলটো এতিয়া মানে মানে ডিছকাউণ্ট দি আছে মানে যদি নলয় পাছত মানে প্ৰব্লেম হ'ব সেইকাৰণে লৈ ল'ব ডিছকাউণ্ট দি থাকোঁতে

অ' অ' ঠিক আছে হ'ব দিয়ক তেন্তে ৰাখিছো হাঁ এতিয়া মোৰ কাষ্টমাৰ আহি আছে মানে অ' ঠিক আছে অ' ঠিক আছে